মোৰ অঞ্চলৰ শিল্পীসকলৈ চৰকাৰলৈ পদক্ষেপ হ'ল কি বহু শিল্পীয়ে বৰ্তমান কৰোণাৰ পিছৰ পৰাই বহুতৰে কঙাল কঙা টঙাল ভাঙি পৰিছে মানে কিয় হৈ গৈছে এইটো আপোনাৰ শ্ব' নোহোৱা হৈ গৈছে আজিকালি বৰ্তমান শ্ব' নোহোৱাৰ কাৰণে এইটো বহুখিনি প্ৰব্লেম হৈ গৈছে আৰু মানে ৰাইজৰ মানে শিল্পীবিলাকৰ মানে বহুত প্ৰব্লেম হৈছে মানে টকা পইচাৰ ক্ষেত্ৰত বহুত প্ৰব্লেম আৰু ফাইনেঞ্চিয়েলিতো ক'বলৈ বহুত প্ৰব্লেম আৰু ক'বলৈ গ'লে তো মুঠতে সেনেকুৱা আৰু মানে সেই আৰু আপোনাৰ ক'বলৈ গ'লে মানে প্ৰব্লেম হৈ গৈছে বহুত বৰ্তমান মুঠতে চৰকাৰৰ পৰা পুঁজি অলপ দিব লাগে মানে যিখিনি পাৰে সাহাৰ্য্য চৰকাৰে অলপ দিব লাগে পাৰিলে খুব বেছি টকা সব শিল্পীকে একো একোজনক মোটামুটি আপোনাৰ বিছ পঁচিশ হেজাৰ টকাকৈ দিলে ছাফিচিয়েণ্ট তো সেইখিনি অলপ সাহাৰ্য্য দিব লাগে মুঠতে সেয়াই আৰু ক'বলে গ'লে মুঠতে মানে চৰকাৰক মানে পুঁজিৰ মানে প্ৰয়োজন নি চৰকাৰে পুঁজি প্ৰয়োজন হয় কিন্তু আপুনি দিব লাগে আৰু মুঠতে সকলো শিল্পীবিলাকক কৰোণাৰ পিছত বহুত শিল্পীৰ কঙাল ভাঙি গৈছে কাৰণ বহুত ফাংচন পাতিব নৰল্লাক বহু কৰোণাৰ কাৰণে বহুত কিবাকিবি হৈছে বহুত গায়কৰ লছ্ মানে জীৱনবিলাক ধংস হৈ গৈছে ক'বলৈ গ'লে তো সেইটো কাৰণে দিব লাগে আৰু মুঠতে পুঁজি অলপ টকা পইচা দান কৰিব লাগে তো সেইটো কাৰণে অলপ চৰকাৰক এনেই বিনম্ৰভাৱে আবেদন যে মুঠতে লাগে আৰু টকা পইচা অলপ দিব লাগে তো সেইটোৱেই আৰু মুঠতে সেনেহেন আৰু চৰকাৰৰ মানে সাহাৰ্য্য দিব লাগে আৰু চৰকাৰে অলপ চাব লাগে আৰু শিল্পী জগতখন কালচাৰেল ছাইডটো অলপ মানে ইমান সেই হৈ আছে মানে আৰু মুঠতে